হয় মই বাহিৰত ফুৰিবলৈ গৈছিলোঁ সাগৰৰ পাৰলৈ বিশেষকৈ মানে এটা উদ্দেশ্য আছিলে আমাৰ অফিচৰে এখন মিটিং আছিলে তাত তাত মানে ভূৱেনেশ্বৰ পাৰ হৈ ভূৱেনেশ্বৰতে আছিলে সাগৰৰ পাৰত পুৰী জগন্নাথ পুৰী মন্দিৰৰ ওচৰত তালৈ মন্দিৰৰ কাষতে আমাৰ এখন হোটেলত মিটিং এখন আছিলে আমাৰ ব্যৱসায় সংক্ৰান্তীয় এখন মিটিং তালৈ গ'লো লগতে মানে মা দেউতা এনেকৈ লগত শাহু মা মই তাৰ পৰা মোৰ মানুহ গৰাকী এনেকৈ একেলগতে ফুৰিবলৈ গৈছিলোঁ ফুৰাৰ উদ্দেশ্য এটাই আছিলে জেগাবোৰ চোৱাৰ লগতে ঠাইবোৰ মানে চাই ভ্ৰমণ কৰিম মাহঁতক মানে হয় প্লেনত উঠাই নিয়াৰ এটা সপোন পুহি ৰাখিছিলোঁ সেইটো এটা উদ্দেশ্য আছিলে মাহঁতক মানে প্লেনত উঠাম বা পৰিয়ালৰ মানুহক প্লেনত উঠাই নিম এদিন সেই সপোনটো পূৰ হ'লগৈ লগতে সাগৰৰ পাৰবোৰ ভাল লগা মুহূৰ্তবোৰ উপভোগ কৰাম আগতে মই এবাৰ গৈছিলোঁ তালৈকে গৈছিলোঁ জগন্নাথ পুৰী এই মন্দিৰ দৰ্শন কৰিবলৈ লগতে ভূৱেনেশ্বৰটো ইমান ধুনীয়া চাবলগীয়া জেগাবোৰ আছিলে এ তাত পাৰ্ক হওক বা বিভিন্ন ধৰণৰ খেলা উদ্যান খেলৰ উদ্যান তাৰ পিছত জীৱ জন্তু থকা এইবোৰ এখন ডাঙৰ পাৰ্ক আছিলে নামটো পাহৰিছোঁ সেই পাৰ্কবিলাকটো সোমাই ভাল লাগিলে তাৰপিছত অ' মাহঁতৰো এটা ভাল অভিজ্ঞতা হ'ল তাত মানে প্ৰথম প্লেনত উঠা তাৰপিছত মোৰ ল'ৰাটো ল'ৰাটো মোৰ সৰু বাত্ছা এটা আছে মানে সৰু মাইনা এটা আছে তাৰ বয়স প্ৰায় ছয় সাত বছৰ অ' পাঁচ বছৰ হৈছিলে তেতিয়া সি খালি এটা বেয়া পালে প্লেনখন যেতিয়া লেনডিং কৰে অ' প্লেনখন লেনডিং কৰে বা তেনেকুৱা টাইমত এটা প্লেনত ভাইব্ৰেট শব্দ এটা দিয়ে সি মানে কাণ বিষাইছে কাণ বিষাইছে কৈ ইমান কান্দিলে তাৰপৰা সি আৰু কয় এতিয়া মানে ঘৰত কয় প্লেনত আৰু কোনো দিন নুঠো বুলি তাৰপিছত সাগৰৰ পাৰত খেলি সি বহুত ভাল পালে সাগৰৰ পাৰৰ সেই মাছ যিবিলাক মাছ বিক্ৰী কৰে বা লগালগ ফ্ৰাই কৰি দিয়ে খাই সেইটো বহুত ভাল পালে তাৰ পিছত তাত এই ডলফিন সাগৰৰ মাজত এটা চিল্কা লেক বুলি এটা আছিলে জেগা ঠাই এডখৰ সেই চিল্কা লেকটো গৈ বহুত সেইদিনাখন কষ্টও পালোঁ কিন্তু সকলোৱে পানীৰ মাজে মাজে গৈ থাকিব লাগে অকল পানী চাৰিওফালে পানী পানী পানী তেনেকুৱাত গৈ মানে কোনো খোৱা সামগ্ৰীও তেনেকৈ লৈ যোৱা নাছিলোঁ আমি বুজ গম পোৱা নাছিলোঁ সেইবোৰ চাই এটা ভাল লগা মুহূৰ্তও পাৰ হৈ গ'ল তাৰ মাজতে ইমানেই